মোৰ প্ৰিয় খেল কাবাডি মই কাবাডি খেল খেলি ভাল পাওঁ কিয়নো মই সৰু কালত স্কুল পৰা আহি কাবাডি খেল খেলিবলৈ ঘৰৰ পৰা ওলাই যাওঁ আৰু লগৰ সমনীয়াবোৰক লগ পাওঁ লগ পাই হাঁহি ফূৰ্তি কৰি ভাল লাগে সেইটো কাৰণতে কাবাডি খেল খেলি ভাল পাওঁ